আমাৰ ইয়াতে গাঁৱত ডাঙৰ নামঘৰত বিহু ফাংশ্যন হয় বিহু ফাংশ্যন হ'লে সৰু সৰু ল'ৰাবিলাকে কাজিয়া পেচাল হয় হ'লে আৰু কমিটিৰ মানুহে গাঁৱৰ ৰাইজৰ মানুহে চবেই সৰু সৰু ল'ৰাবিলাকক মানে হাত মিলাই কেনে কাজিয়া পেচালৰ পৰা সমাধান কৰি দিয়ে কৰি দি সিহঁতৰ মাজতে মিলাপ্ৰীতি কৰি দিয়ে আৰু আমি যে এইবিলাক কাজিয়া পেচাল কৰিব নালাগে মানে ভালদৰে বিহুখন চলাই নিব লাগে যাতে বিহু ফাংশ্যনটো ভাল হয় আমাৰ যাতে গাঁৱৰ নাম হয় যাতে গাঁৱৰ বদনাম নহয় সেইকাৰণে তাৰমানে চবকে মিলাপ্ৰীতি ভাৱত বিহু ফাংশ্যনখন ভালদৰে চলাই নিয়াৰ কাৰণে মানে হাত মিলাই দিয়ে আৰু ৰাইজৰ মানুহে গাঁওবুঢ়াই বা কমিটিৰ মানুহে চব মেম্বাৰবিলাকে লগ লগাই তাৰমানে চবকে হাত মিলাই দিয়ে যাতে কাজিয়া পেচাল নহয় শান্তিত বিহু ফাংশ্যনখন হৈ যায় আৰু আমাৰ ইয়াতে